শীত মাহৰ উদ্ভিদৰ বাবে আমি আমাৰ কি কি শাক পাচলি পোৱা যায় আমাৰ বন্ধাকবি পাওঁ তাৰপিছত ওলকবি পানীলাও শাক পাচলি এনেকুৱা ধৰণৰ বস্তুবিলাক খুবেই ভালকৈ উৎপাদিত হয় শীতকালত আৰু আমি যেতিয়া ইহঁতৰ সেইবিলাকৰ খেতি আৰম্ভ কৰোঁ তেতিয়া আমি প্ৰথমেতো পথাৰখন বা সীমাৰ ঠাইখিনি সাৰুৱা কৰি তুলিবলৈ আমি তাতে হাল বাওঁ তাৰপিছত আমি তাতে সাৰ চতিয়াওঁ যিহেৰে আমাৰ মাটিখিনি সাৰুৱা পলসুৱা হৈ পৰে আমি শীতকালত শাক পাচলি এইবিলাক হোৱাৰ পাছত আৰু এতিয়া আমাৰ উদ্য়ানৰ কথা আহি পৰিলে আমাৰ উদ্য়ানখন দেখিবলৈ নতুন নতুন ফুল লগোৱা যায় যি আমাৰ খুবেই মনোমোহক এটা দৃশ্য় হয় ফুল চুল বাগিচাত লাগি থাকিলে মনবোৰ খুব ভাল লাগি থাকে মানুহৰ মনবোৰ পজিটিভ হৈ থাকে মাথাত ভুল ভাবনা বা বেয়া বস্তুবোৰ খুব কমেই আহে সেইহে আমি পাৰিলে আমাৰ ওচৰে পাজৰে গোটেই ফুল বা গছেৰে ভৰাই ৰাখিলে আমাৰ মনটোও ভাল থাকে আমাৰ ভাল থাকে